হেল্ল' অভিযান নেকি কি খবৰ ভালে আছাতো অ' অ' অ' ক'ত থাকা আজিকালি মইতো বৰগাঁওতে আছোঁ তোমাক দেখাই নাই বিশ্বনাথ চাৰিআলি যাওঁতেও দেখা নাই অ' হ অ' অ' আপুনি সেই কি কয় তুমি এতিয়া কোন মানে কি কাম কৰি আছা কাৰেণ্টৰ কাম কৰি আছা বুলি গম পাই আছো মই হয়নে অ' এই মোক লাগিছিলে নহয় কাৰেণ্টৰ মানে কাম কৰিবৰ কাৰণে ৰুম এটা বনাইছিলোঁ মানে মানুহ তেনেকৈ বিচাৰি পোৱা নাই মই ভাবিলোঁ তোমাৰ তুমি এইটো কাম কৰা বুলি গম পালোঁ মানে গম পাই বোলো সোধোচোন পাৰিবানে কৰিবলৈ মোৰ এইবোৰ নাই বাৰু এতিয়া কি কি বস্তু লাগে সেইখিনি তুমি ক'লেহে মই এতিয়া ৰেদি কৰিব পাৰিম মইতো নাজানো এই বিষয়ে কি কি লাগে হ হ অ' অ' এতিয়া মানে ধৰা কিমানখিনিমান খৰচ হ'ব পাৰে বাৰু আইদিয়া এটা অ' অ' ঠিকে আছে বাৰু হ'ব তেন্তে তুমি কামখিনি কৰিবলৈ আহিবা বুলি আশা ৰাখিলোঁ আৰু দেই অ' ঠিক আছে